ন আঠ দুহেজাৰ এক আঠ চাৰি দুহেজাৰ তিনি সাত তিনি দুহেজাৰ পাঁচ পাঁচ এক দুহেজাৰ ন ছয় দুই দুহেজাৰ দহ